মই ব্যৱহাৰ কৰা কিছুমান এপ হৈছে ইউটিউব হোৱাটছএপ ইনষ্টাগ্ৰাম ইউটিউব হৈছে প্ৰধানকৈ ভিডিঅ' সামগ্ৰী শ্বেয়াৰ কৰা প্লেটফৰ্ম ব্যৱহাৰকাৰীসকলে ভিডিঅ' আপলড চোৱা লাইক কমেণ্ট আৰু বিৱৰণ ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে যেনে মনোৰঞ্জন শিক্ষা খবৰ সংগীত ভিডিঅ' আৰু ব্লগ ইত্যাদি ইউটিউব ব্যৱহাৰকাৰীসকলে লাইভ ভিডিঅ' ষ্ট্ৰীমিং কৰা সুবিধা প্ৰদান কৰে যাৰ ফলত ই অনুষ্ঠান প্ৰশ্নউত্তৰ ৰিয়েল টাইম ইণ্টাৰেকশ্যনৰ বাবে এক শক্তিশালী প্লেটফৰ্ম হৈ পৰে বহুতে ইউটিউবক নতুন কৌশল শিকাৰ বাবে ইউটিউব ৰিয়েল আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ বাবে ব্যৱহাৰ কৰে ইউটিউবত চেনেলসমূহৰ সৃষ্টি কৰি সদস্যৰ সৈতে যোগাযোগ ৰখা বা বিজ্ঞাপন স্পনচৰশ্বিপ আদি অৰ্জন কৰাৰ জৰিয়তে নিজৰ ভিডিঅ'সমূহ মনটেচ কৰিব পাৰে সেইদৰে হোৱাটছএপ হৈছে প্ৰধানকৈ টেক্সটৰ বাবে ব্যৱহাৰ কৰা এটা এপ ব্যৱহাৰকাৰীসকলে ব্যক্তিগত বা গ্ৰুপৰপৰা ৰিয়েল টাইম মেছেজ পঠিয়াব পাৰে লগতে ছবি ভিডিঅ' ভইচ মেছেজ আদিও আদান প্ৰদান কৰিব পাৰে হোৱাটছআপত ভইচ আৰু ভিডিঅ' কলৰ সুবিধা থাকে একে সময়তে এক বা অধিক ব্যক্তিৰ সৈতে সংযোগ কৰিব পাৰি হোৱাটছআপত গোপনীয়তা গুৰুত্ব দিয়ে ইয়াত এণ্ড টু এণ্ড এনক্ৰিপশ্যন প্ৰদান কৰে যাৰদ্বাৰা মেছেজসমূহ মাত্ৰ পঠিওৱা আৰু গ্ৰহণ কৰা ব্যক্তিয়েহে পঢ়িব পাৰে সেইদৰে ইনষ্টাগ্ৰাম হৈছে প্ৰধানকৈ দৃশ্যমূলক প্লেটফৰ্ম য'ত ব্যৱহাৰকাৰীসকলে ফটো ভিডিঅ' আদি শ্বেয়াৰ কৰিব পাৰে ই ব্যক্তিগত অভিৱ্যক্তি চৌকনীল সামগ্ৰী আদিৰ বাবে বহুলভাৱে ব্যৱহৃত হয় ইনষ্টাগ্ৰামত কিছুমান সুবিধা আছে যেনেকৈ তাত কোনো এখন কোনো এটা ষ্টৰী অকল চৌবিছ ঘণ্টাৰ পিছত নিজে নিজে নোহোৱা হৈ যায় ৰীল চি টিকটকৰ ভিডিঅ'ৰ দৰে সৰু বা ষ্টিল ভিডিঅ' থাকে যি অধিক সংখ্যক দৰ্শকক দেখুৱাবৰ বাবে শ্বেয়াৰ কৰা হয় ইনষ্টাগ্ৰাম ব্যৱহাৰ কাৰীসকলে এখন অনুসৰণ পষ্টসমূহৰ সৈতে যাৰ কমেণ্টৰ জৰিয়তে জৰিয়তে সম্পৰ্ক ৰখা একে আগ্ৰহৰ সৈতে এক সঁজুলি সৃষ্টি কৰে এইবোৰে হৈছে কিছুমান ব্যৱহাৰ ইনষ্টাগ্ৰাম হোৱাটছএপ আৰু ইউটিউবৰ